অঁ আমাৰ অঞ্চলত বা ওচৰৰ এনে বহুতো ঠাই আছে য'ত নেকি সাংস্কৃতিক বা ধৰ্মীয় গুৰুত্ব আছে যি পৰ্যটকসকলে ভ্ৰমণ কৰিব পাৰে মই বাৰু কেতিয়াবা কেতিয়াবা কেতিয়াবাহে তাত যোৱা হয় মানে সঘনাই যাওঁ তাত যদি কি কেতিয়াবা কিবা পূজা পাঠ হয় নহ'লে কিবা যদি কিবা অনুষ্ঠান যদি হয় তেতিয়া মই তেতিয়া তাত যাওঁ তেনেকুৱা বহুতো ঠাই আছে যেনেকুৱা ধৰি লওক আমাৰ হৰিশিঙাত আছে আমাৰ বেলৰ তল য'ত নেকি শিৱ মন্দিৰ আৰু শ্ৰীকৃষ্ণ মন্দিৰ লগতে আছে চ' ইয়াত শিৱৰাাত্ৰি সেনেকুৱা কিছু আৰু নেকি বহুতো এনেকুৱা পূজা পাঠ হয় এই মন্দিৰটোত আৰু নামঘৰ যিটো নেকি আমাৰ হৰিশিঙাতে আছে তাত পাল নাম আৰু বহুতো এনেকুৱা অনুষ্ঠানবোৰ হয় পাল নাম আৰু কোনোবাই যদি ঠগীবোৰো দিয়ে তাত সেনেকৈ মানে মানুহবোৰে পালন কৰে এতিয়া ওদালগুৰি ডিষ্ট্ৰিকৰ কিছু ধৰ্মীয় আৰু সাংস্কৃতিক গুৰুত্ব থকা ঠাই আছে যিখন মানুহ ভ্ৰমণ কৰি ধৰ্মীয় বাস্তৱ আৰু সাংস্কৃতিক ইতিহাস অনুভৱ কৰিব পাৰে যেনেকৈ যদি ক'ব পাৰোঁ ভৈৰৱকুণ্ড ভৈৰৱকুণ্ড এখন ধৰ্মীয় স্থল যি অসম অৰুণাচল প্ৰদেশ আৰু ভূটানৰ সীমাত মিলানীৰ এটা ইম্পৰ্টেণ্ট পইণ্ট সি সি থালৰ নাম ভৈৰৱ ভৈৰৱ দেৱৰ ওপৰত ৰখা হৈছে আৰু এখন ভৈৰৱ মন্দিৰো আছে প্ৰতিতি বছৰ মানে প্ৰত্যেক বছৰ শিৱৰাত্ৰিৰ বহুত ভক্তবোৰে আহে এইখন ধনশিৰি নদীৰ ওচৰত অৱস্থিত আৰু বহুতো এনেকুৱাবোৰ মানে আমাৰ ওদালগুৰি ডিষ্ট্ৰিকৰ মাজত বাথৌ থান এইবোৰ আছে য'ত বাথৌ ধৰ্মবোৰ পালন কৰে যিবোৰ বিশেষকৈ বড়োসকলে পালন কৰে আৰু তেনেকৈ ক'ব গ'লে আৰু অনেক এনেকৈ ধৰ্মীয় বা সাংস্কৃতিক স্থান আমাৰ ওদালগুৰি ডিষ্ট্ৰিকত আছে